হেলৌ ওৱান জিৰ' এইট হয়নে হয় আমাৰ এই ওচৰতে মানে আপোনাৰ মানুহ এজন মানে পানীত পৰিলে হয় হয় হয় যিমান সোনকালে পাৰে আহকচোন বাৰু এড্ৰেছটো হ'ল আপোনাৰ গোলাঘাট ডিছট্ৰিক্ট গোলাঘাট পিনক'ড ছেভেন এইট ফাইভ ছিক্স জিৰ' টু হয় হয় আপোনাৰ গোলাঘাটৰ মেইন টাউনৰ ওচৰতে আপোনাৰ যোনখন ধনশিৰি দলং বুলি কয় যে সেইখিনিত হয় আমি উঠালোঁ তেখেতক আমি কেইজনমানে উঠালোঁ মানে হ'লেও মানে পানীত উঠাৰ পৰা মানে উশাহ লোৱাত মানে কষ্ট পাই আছে হয়তো চাগে পেটত পানী সোমাই আছে নেকি হয় যিমান সোনকালে পাৰে আহকচোন বাৰু হয় হয় হয় ঠিক আছে ঠিক আছে আমি ইয়াতে আছোঁ বাৰু যিমান সোনকালে পাৰে আহক ঠিক আছে দিয়ক